মোৰ জীৱনত আটাইতকৈ এটা বহুত দুখৰ দিন গৈছে যিটোত মই বহুত কষ্টৰে এটকা এটকাকৈ সাঁচি এটা সম্পত্তি কৰিছিলোঁ সম্পত্তিটো গঢ়িছিলোঁ দুখন হাতেৰে কষ্ট কৰি বনাইছিলোঁ কিন্তু এটা সময় আহিল যিজন মানুহে নিজৰ মানুহৰ ওপৰত বুকুৰ ওপৰত কুঠাৰ মাৰিলে মোৰ ছোৱালীজনী পঢ়ি থকাৰ সময়তে সেই ঘৰখনৰ পৰা আমাক উলিয়াই দিলে টকা পইচা আমাৰ সকলো শেষ হৈ গ'ল যিটো দুখৰ পৰা মই আজি মই নিজে ওলাব পৰা নাই মোৰ মানুহজনো ওলাব পৰা নাই আনকি মোৰ ছোৱালীজনীও ওলাব পৰা নাই যাৰ কাৰণে আজি আমাৰ জীৱনটো বহু চলাৰ কাৰণে কঠোৰ হৈ গৈছে আজিও আমি বহুত দুখত চলি আছোঁ